আগৰ দিনত মানুহে খেতি কৰে হাল বায় গৰু হাল বাই খেতি কৰে ধান খেতি কৰে মাটিমাহ খেতি কৰে সৰিয়হ খেতি কৰে মগু দাইলৰ খেতি কৰে ৰহৰ দাইলৰ খেতি কৰে বিভিন্ন খেতি কৰে সৰিয়হৰ খেতি কৰে তাত সৰিয়হ খেতি কৰিবলৈ হ'লে বা ধান খেতি সকলো খেতিতে আগতে মানুহে গৰুৰে হাল টানে গৰু আৰু নাঙল লৈ পেলাই এনেকে গৰুৱে মানুহে এডাল এচাৰি লৈ পেলাই গৰু দুটা আগত যুতি লৈ পেলাই গৰু লৈ পেলাই হাল বায় হাল বাই পেলাই তাত খেতি বাতি কৰে পানীৰ সমস্যাটো হয় পানীৰ সমস্যা সমাধান কৰিবলৈ হ'লে তেওঁলোকে এটা কাষতে খেতি পথাৰৰ ওচৰতে এটা পুখুৰী খানি লয় পুখুৰী খানি লৈ পেলাই সেই পুখুৰীৰ পৰা লাহনি টিঙেৰে লাহনী বনাই লয় টিঙেৰে লাহনি বনাই লৈ পেলাই তাত পানী সিঁচে খেতিপথাৰত পানী সিঁচে পানী সিঁচিলে তাপা গৰু লৈ পেলাই তাত মৈ এখন বনাই দিয়ে মৈখনে গৰু মানুহটো উঠি দিয়ে মৈখনত গৰু দুটাই মৈখন টানে পানী পানীটো যেতিয়া ধা তাত ছটিয়াই দিয়ে পানীটো মৈখনত মানুহটো উঠি দিয়া লগে লগে মাটিটো সমান হৈ পেলাই পানীটো চবতে মিলি যায় মিলি যোৱা পিছত ধান খেতি কৰিবলৈ হ'লে ধানটো তিয়াই থৈ দিয়ে আৰু থোৱা পাছত গজালি ওলোৱা পাছত কেইদিনমানৰ পাছত আহাৰ শাওনমহীয়া আহাৰমহীয়া ধান গজালি ওলোৱা পাছত সেই চহোৱা মাটিত মানে ছটিয়াই দিয়ে গজালি ওলালে গজালি ওলোৱা পাছত ছ ছটিয়াই দিয়া পাছত অলপ দিনৰ পাছত সেই ধান গজি পেলাই কঠীয়া হয় কঠীয়া হোৱাৰ পাছত গাঁৱৰ মানুহে খেতিত লেবাৰ লগাই পেলাই খেতি বাতিৰ কাৰণে কঠীয়া তুলে তুলি পেলাই বোকা পথাৰত হাল বায় গৰুৱে হাল বায় হাল বাই পেলাই তাত বিভিন্ন ধৰণৰ খেতি কৰে ধান খেতি তেতিয়া খেতিত মানে মানুহে ৰুৱে মানুহে হাল বায় কিনাৰ উলিয়ায় কোনো ট্ৰেক্টৰ চেক্টৰ যান্ত্ৰিক সুবিধা নাছিল সেইটো কাৰণে মানুহে নিজেই খেতি কৰিছিল তেতিয়া মানুহে গৰুৰে হাল বাই পেলাই খেতি কৰোঁতে মানুহৰ ইমানেই ভাল খেতি হয় কোনো সাৰ জাবৰ ৰাসায়নিক সাৰ কোনো নিদিয়ে নিদিয়াৰ ফলত কি হয় মানুহৰ খেতি বাতি ভাল হয় কোনো পোক পৰুৱাই নষ্ট নকৰে কোনো পোক পৰুৱাই নষ্ট নকৰে নকৰা পাছত খেতি বাতি ভাল হয় বিভিন্ন ধৰণৰ উৎপাদন হয় ধান হোৱাৰ পাছত মানুহে সময়মতে সেই ধান পকে পকাৰ পাছত ধুনীয়া ধান কাটি নি পেলাই মানুহে ডাঙৰী হিচাপে ভাৰেৰে নি পেলাই চোতালত পেলায় পেলোৱা পাছত সেই ধান মাৰি পেলাই বা শুকুৱাই পেলাই ভঁৰালত মুঠি মুঠি ভাগে গুটি ধান গুটি ধান ভাগে এনেকৈ মাৰি পেলাই ভঁৰালত জমা কৰি থৈ দিয়ে বছৰটোৰ কাৰণে তাৰ পৰা সেইখিনি হৈ যোৱাৰ পাছত মানুহে আকৌ খেতি উঠোৱাৰ পাছত ধান খেতি উঠোৱাৰ পাছতে সেই খেতি চপাই পেলাই আকৌ তাৰ পিছতে আকৌ মানুহে কি কৰে সৰিয়হ কৰে মাটিমাহ কৰে মগুদাইলৰ খেতি কৰে চব বাৰীতে খেতিপথাৰতে কৰে কৰা পাছত সকলোখিনি কোনো যান্ত্ৰিক সুবিধাই নকৰে গৰু হালেৰে হাল বাই পেলাই মানুহে বিভিন্ন ধৰণৰ খেতি বাতি কৰে সেই খেতি বাতি ধা মগুমাহ মাটিমাহ সৰিয়হ সৰিয়হ তেল পেৰাই নিজৰ বাৰীৰ তেলেৰেই সকলো খাদ্য প্ৰস্তুত কৰি যায় সেই শাক সেই তেলেৰে সকলো মানে ৰন্ধা বঢ়া কৰি খোৱা হয় বি মানুহে তেতিয়া সেই তেল ব্যৱহাৰ কাৰণে কোনো মানুহৰ স্বাস্থ্য সকলোৱে স্বাস্থ্য ভালে আছে এতিয়া বিভিন্ন ধৰণৰ তেল মানুহে খেতি বাতি নকৰাৰ দোষত বিভিন্ন ধৰণৰ দাইল ঔষধ দিয়া ৰাসায়নিক সাৰ দিয়া মিঠাতেল বিভিন্ন ধৰণৰ ৰাসায়নিক কেমিকেল ব্যৱহাৰ কৰাৰ ফলত মানুহৰ আজিকালি আদবয়সতে সকলো মানুহে চুলি দাড়ি সকলোবিলাক পকিবলৈ ধৰিলে খাদ্যৰ ফলত তাৰপিছত মাটি দাইল ৰহৰ দাইল এইবিলাক বাৰীতে কৰা কাৰণে মানুহে ফ্ৰেছ বস্তু খোৱাৰ কাৰণে কোনো চুলি তুলি দাঁত চাত মানুহ পকা নাছিল এতিয়া মানুহৰ মানে বিভিন্ন ধৰণৰ ৰোগ বেমাৰ আজাৰ হ'বলৈ ধৰিলে এইবিলাক ভেঁজাল ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত এইটো কাৰণে মানুহে আগৰ দিনত মানুহে খেতি বাতি কৰোঁতে ধৰক যান্ত্ৰিক শক্তিয়ে খেতি বাতি কৰি নকৰে এতিয়া সকলো ক্ষেত্ৰতে মানুহে ৰাসায়নিক সাৰ ৰাসায়নিক সাৰ যান্ত্ৰিক সুবিধা লৈ পেলাই মানুহে খেতি কৰাৰ ফলত কি হৈছে বিভিন্ন ধৰণৰ পোক পৰুৱাই মানুহৰ খেতি নষ্ট কৰে নষ্ট কৰাৰ ফলত তাৰ ফলত ৰাসায়নিক সাৰ প্ৰস্তুত কৰাৰ ফলত সেই পোক পৰুৱা মৰিবৰ কাৰণে সেই খেতি নষ্ট হৈ নষ্ট হয় বুলি পেলাই সেই সাৰ কি হয় ধান শস্যবিলাকত সোমাই যায় সোমাই যোৱাৰ ফলত মানুহে সেই ধান খেতি বা মাহ সৰিয়হ খেতি কাটি অনা পিছত সেই স সেইখিনি খাদ্য হিচাপে প্ৰস্তুত খাদ্য হিচাপে প্ৰস্তুত কৰাৰ ফলত মানুহে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'বলৈ ধৰিলে